আমি নদীত মাছ পল' জাকৈ চালনি জাল ইত্যাদিৰ জৰিয়তে আমি মাছ ধৰিব পাৰোঁ বৰজাল পেলাইও আমি নদীত মাছ ধৰোঁ আৰু নদীত আমাৰ ওচৰৰ নদীবিলাকত ৰৌ বৰালি আঁৰি চিতল পাভ মাছৰ পৰা আদি কৰি গৰৈ শ'ল এনেকুৱা মাছ লৈকে আমাৰ পোৱা যায় এই মাছ ধৰা প্ৰক্ৰিয়াটো আমাৰ বহুত ভাল প্ৰক্ৰিয়া আৰু আমাৰ ওচৰৰ কিছুমান ডা আমাৰ ওচৰত কিছুমান ডাঙৰ ডাঙৰ মানে মাছৰ বজাৰ আছে এই বজাৰবিলাক আমাৰ হৈছে আজাদ বজাৰ আজাদ বজাৰখন আমাৰ সোৱণশিৰি নদীৰ পৰা ওচৰত হয় আৰু সোৱণশিৰি নদীত আমাৰ বৰজাল পেলাই আামাৰ যি মাছ ধৰা হয় সেই মাছ আমাৰ এই বজাৰত উপলব্ধ হয় এই এই মাছৰ লগতে আমাৰ বাহিৰৰ পৰা ডাঙৰ ডাঙৰ মাছ এইটো গ্ৰাছ কাপ কমন কাপ আকৌ কচ মাছ এইবিলাকো আহি পেলাই আমাৰ বজাৰত আমাৰ উপলব্ধ হয় এইফালে আমাৰ বু ৰাংছালীৰ বুধবৰীয়া বজাৰ আছে ইয়াতো ৰঙানদীৰ মাছে আমাৰ উপলব্ধ হয় আৰু এই মাছে আমাৰ বজাৰত আমাৰ মানুহ বহুত ভিৰ মানে ক্ৰয় কৰা মানুহৰ বহুত ভিৰ দেখা যায় গতিকে আমাৰ মাছৰ বজাৰ বহুত ভালকৈয়ে চলে